অ হেল্ল' অ যাবি নাই অ মইও ভাবিছোঁ তাকে জানো মই কি পিন্ধি যাওঁ ভবায়ে নাই চাই থৈছোঁ পিন্ধোনে নিপিন্ধো জানো তই কি পিন্ধি যাবি আমি লগতে বহিম দেই অ চেকেণ্ড চিটতে বহিম আৰু হ'ব অ থ'বলৈ দাদাৰ লগতে যাম চাগৈ

অ তই

অ অ ঠিক আছে কাইলৈ লগ পাম অ অ ক'ম বাৰু তোক মই অলপ পিছত ফোন কৰি জনাম কি পিন্ধি যাম হ'ব দে